নগৰীয়া পৰিৱেশৰ পৰা উভটি আহি গাঁৱলৈ গাঁৱত থকাটোৱে মই পচন্দ কৰোঁ যে নগৰীয়া পৰিৱেশত জন্ম লাভ হোৱাই নাই আমাৰ যিহেতু নগৰীয়া পৰিৱেশৰ আও ভাওবোৰে আমাক সম্পূৰ্ণ মানসিক আৰু পাৰিৱেশিক সুবিধা নিদিয়ে আৰু প্ৰাকৃতিকভাৱে যিটো মানে সুন্দৰ পৰিৱেশ সেইটো আমি নগৰীয়া পৰিৱেশত নিজাকে স্থাপন কৰিব পাৰাটো সম্ভৱ আজিকালিতো নহয়ে বহুত অসুবিধা আছে লগতে গাঁৱৰ পৰিৱেশটো স্বাভাৱিকতে জন্মসূত্ৰে প্ৰশান্তিময় আমাৰ কাৰণে তাত অতীতৰ বহুত স্মৃতি জড়িত হৈছে যি স্মৃতিবোৰে আমাক মানসিকভাৱে বা মোক মানসিকভাৱে বহুত শক্তি প্ৰদান কৰে আৰু তাত যিবোৰ আন্তৰিকতা পোৱা যায় গাঁৱত জন্মৰে পৰা পোৱা সেই আন্তৰিকতাৰ পুনৰোদ্ধাৰ যিটো পোৱা যায় সেই কাৰণে মই নগৰীয়া অঞ্চলৰ পৰা গাঁও অঞ্চললৈকে উভটি অহাটো পচন্দ কৰিছোঁ আৰু সেইয়া মোৰ হৈছে লক্ষ্য আৰু গাঁৱৰ যি সামাজিক পৰিৱেশ বা যিটো আমাৰ বংশগতভাৱে আমাৰ সম্পৰ্ক জড়িত পৰিৱেশ থাকে সেইটো নগৰীয়া পৰিৱেশত নাথাকে নগৰীয়া পৰিৱেশত পজিটিভ কথা আছে কিছুমান যে বিভিন্নজনৰ বিভিন্ন সমন্বয় প্ৰচেষ্টা হয় বেলেগ বেলেগ ভাষী বেলেগ বেলেগ সংস্কৃতি বা ব্যক্তিৰ লগত সমন্বয় প্ৰতিষ্ঠা হয় এইটো এটা ভাল অভিজ্ঞতা তথাপি গাঁৱৰ পৰিৱেশটো প্ৰাকৃতিকভাৱে এটা মনোমোহা আৰু স্বাস্থ্যকৰ আৰু প্ৰত্যাহ্বানযুক্ত যদি জীৱন হয় তেতিয়া তাক বহু মানুহৰ ক্ষেত্ৰত সেই প্ৰত্যাহ্বান গ্ৰহণ কৰি চহৰৰ জীৱন যাত্ৰাৰ লগত নিজকে মিলাব পৰাতো ইমান সমীচিন নহয় সহজসাধ্য কথা নহয় ভৱিষ্যৎ প্ৰজন্মই যদি সেইটো সম্ভৱ কৰিব পাৰে নিজৰ যোগ্যতাৰে কথাটো বেলেগ কিন্তু আমাৰ জীৱন বা মোৰ জীৱন গাঁৱতেই শিক্ষাকালো চলিছে গাঁৱত জন্ম গাঁৱত শিক্ষা আৰু তেনেকুৱা পৰিৱেশত পিছৰ পিছৰ কালত মই প্ৰতিষ্ঠা হ'বলৈ বা বিভিন্নজন মানুহ নগৰত প্ৰতিষ্ঠা হ'বলৈ এটা প্ৰত্যাহ্বানৰ চলি চলি আছে বৰ্তমান সময়ত আৰু তাকে কৰিব নোৱাৰি গোটেই জীৱন সদায় সমস্যাৰ সন্মুখীন হৈ থকাতকৈ নিজৰ জন্ম ভূমিৰ গাঁৱলৈকে উভেটি উভটি আহি তাত সৰল সহজ জীৱন যাপন কৰি মানসিকভাৱে সুস্থ হৈ প্ৰাকৃতিকভাৱে সুন্দৰ পৰিৱেশত থাকি জীৱন অতিবাহিত কৰিব পাৰিলে অতি সুখজনক কথা এই মানসিকতাৰে মই নগৰীয়া চহৰৰ পৰা জীৱনৰ পৰা গাঁৱৰ অঞ্চললৈকে উভটি অহাৰ পচন্দ পচন্দ কৰোঁ